হাঁহ কুকুৰা ফাৰ্মবোৰত জৈৱ সুৰক্ষা মানে আপোনাৰ চাফ চিকুণ কৰি ৰাখিব লাগে তেওঁলোকক পাৰি দিয়া কাপোৰ কাপোৰ বা বস্তা যি পাৰি দিয়া হয় সেইবিলাক আপোনাৰ ভালকে ধোৱা পখলা কৰি চাফা কৰি দিব লাগে সেইটো কথা তাৰপিছত যিমান চাফ চিকুণকৈ থ'ব পাৰে তেওঁলোকে সিমানেই বেমাৰ আজাৰৰ পৰা মানে বাছি থাকিব বস্তুটো অলপ সোনকালে ডাঙৰ দীঘল হ'ব ৰোগ বিঘিনিয়ে মানে একো সিহঁতক মানে আক্ৰমণ কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ কথা আৰু যিমান চাফ চিকুণকৈ থ'ব পৰা যায় সিমানে মানে সিহঁত সোনকালে ডাঙৰ দীঘল হ'ব আৰু সেইটো কথা যদি আপুনি লেতেৰা পেতেৰাকৈ থয় তেওঁলোকে থকা জেগাডোখৰ একো চাফ চিকুণ নকৰে সাৰি পুচি মানে লাইট চাইট দি পেলাই একদম গৰম কৰি থ'ব লাগিব জেগাডোখৰ যিমান ভালকৈ থ'ব পৰা যায় সিমানেই সোনকালে ডাঙৰ দীঘল হ'ব বেমাৰ আজাৰে একো আক্ৰমণ কৰিব নোৱাৰিব সিহঁতক মানে অলপ গুৰুত্ব দি কিনি মানে মানে লাইট চাইট দি একদম চাফ চিকুণ কৰি মানে একদম একো বেমাৰ আজাৰে মানে ধৰক একো আক্ৰমণ কৰিব নোৱাৰে তেনেকুৱাকৈ থ'ব লাগিব আৰু ধৰক সেইটো কথা তেওঁলোকক মানে অকল যে পুহিছো বোলে এনেকেই থ'লেই হ'ব সেইটো কথা নহয় মানে একদম একো গুৰুত্ব নিদিলে নহ'ব তাৰমানে যিমান সিহঁতৰ প্ৰতি গুৰুত্ব দিয়ে সিহঁতক চাফ চিকুণ কৰি ৰাখিব পাৰে দৰৱ পানী দি মানে ভালকৈ থ'ব পাৰে সিমানেই সিহঁতৰ মানে বেমাৰ আজাৰে একো মানে আক্ৰমন কৰিব নোৱাৰে যিমান ভালকৈ থ'ব পৰা যায় সিমানেই ভাল আৰু ধৰক বস্তুটোতো অকল পুহিলেই নহ'ব নহ্ পুহি তেওঁলোকক সকলো ফালৰ পৰা নিৰাপদে থ'ব পাৰিব লাগিব ত' যিমান পাৰে চাফ চিকুণকৈতো থ'ব লাগিবই চাফ চিকুণত থকাটোৱে তেওঁলোকক মানে ভাল তেনেকুৱা কাৰণে ভাল আৰু চাফাকৈ থাকিলে বস্তুটোক মানে একো বেমাৰ আজাৰে মানে হেৰি কৰিব নোৱাৰে অকল চাফাকৈ বুলি তেনেকৈও নহয় লাইট চাইটো দি একদম মানে টো দিব লগা হ'ব সেইটো কথা আৰু ঠাণ্ডা লাগিবলে দিবই নেলাগিব ঠাণ্ডা দিনত গৰম দিনতো ফেন চেন দি কিনি অকণমান মানে গৰমত বেমাৰ আজাৰবিলাক বেছি হয়তো সেইটো কাৰণে বেমাৰ আজাৰৰ পৰা দূৰ হ'বলৈ সিহঁতক মানে গৰমে সিহঁতক যাতে একো হেৰি কৰিব নোৱাৰে তেনেকুৱা ধৰণকে মানে সিহঁতক ফেন দিব লাগিব গৰম দিনত ফেন দিব লাগিব ঠাণ্ডা দিনত বাল্ব দিব লাগিব তাপ দিব লাগিব কাৰেণ্ট দি পেলাই তেনেকুৱাকৈ সিহঁতক ৰাখিব লাগিব আৰু সেইটো কথা